মোৰ গৃহ চহৰ হৈছে বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলিৰ সবাটোকৈ প্ৰিয় বস্তুটো হৈছে বিশ্বনাথ ঘাট বিশ্বনাথ ঘাট এখন অসমৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই পৌৰাণিক ইতিহাস অনুসৰি ঠাইখনৰ গুপ্তকাশী বুলিও জনা যায় বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰিআালিৰপৰা প্ৰায় ন কিলোমিটাৰ দক্ষিণলৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই স্থান অৱস্থিত প্ৰাকৃতিক সৌৰ্যৰ ভৰপূৰণ এই স্থান পৰ্যটকসকলৰ বাবে যথেষ্ট আকৰ্ষণীয় সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশীৰ কাষত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্য সকলো লোকলৈ এই স্থানলৈ আকৰ্ষণ কৰে বৰ্তমান ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত আহোম ৰাজত্বকালত বিশ্বনাথত কেইবাটাও দৌল দেৱালয় নিৰ্মাণ হৈছিল বিশ্বনাথত অৱস্থিত ত্ৰিছখন দেৱালয় হ'ল উমা চক্ৰেশ্বৰ হৰিহৰ কদমেশ্বৰ বাসুদেৱ নাংগলেশ্বৰ ভৈৰৱেশ্বৰ বাঘেশ্বৰী সিদ্ধেশ্বৰ বিশ্বনাথ চন্দী কমলেশ্বৰ শিৱনাথ মুক্তিনাথ বাণেশ্বৰ বা বৰদৌল জাগ্ৰা বুঢ়া মাধৱ কাল ভৈৰৱ বীৰভদ্ৰ বা বৰলাশিল জোঙাশিল পূৰ্বশংকৰ সূৰ্য মাধৱ অন্নৰপূণা গণেশ বৃষধচ কাশীনাথ উদ্ৰেশ্বৰ গৌৰীবল্লভ বিষ্ণু দুৰ্গাশক্তি আৰু মংগল চান্দিকা